বিদ্যালয়ত খেলা ধূলা থকাটো অত্যন্ত প্ৰয়োজন খেলা ধূলা অবিহনে বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম মই ভাবো সেই পাঠ্যক্ৰম মানে শিক্ষা যিটো আহৰণ কৰা পাঠ্যক্ৰম সেইটোৱেই আধৰুৱা খেল মোৰ মতে বিদ্যালয়ত যেনেকৈ নিদিৰ্ষ্ট বিষয় আছে অসমীয়া ইংৰাজী হিন্দী তেনেকৈ খেল ধেমালিয়ো এটা বিষয় হ'ব লাগে ইয়াৰ যোগেদি শিশুসকলৰ শাৰিৰীক আৰু মানসিকভাৱে যথেষ্ট শক্তিশালী হ'ব তেওঁলোকৰ মাজত লুকাই থকা বিভিন্ন প্ৰতিভাবিলাক প্ৰকাশ পাব আৰু তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হ'ব যাৰ দ্বাৰা ভৱিষ্যতলৈ তেওঁলোক একো একোজন সুনাগৰিক সুশিক্ষা সম্পন্ন হোৱাৰ উপৰিও একো একোজন ভাল খেলুৱৈ ৰূপে নিজকে নিজে প্ৰতিষ্ঠা কৰিব পাৰিব যদি প্ৰাথমিক পৰ্যায়ৰ পৰা নিজৰ ৰুচি সম্পন্ন খেলত তেওঁলোকে মনোযোগ দি যদি খেল ধেমালি কৰাৰ সুযোগ আৰু সুবিধা বিদ্যালয়ৰ পৰাই তেওঁলোকে পাই যায় তেতিয়া তেওঁলোকে নিজৰ ৰাপ থকা নিজৰ অভিৰুচি থকা খেলবিধত সৰুৰ পৰাই ৰাপ মনোযোগ দিব পাৰিব সেই মনোযোগৰ জৰিয়তে তেওঁলোক সেই নিজৰ নিজৰ আগ্ৰহী খেলবিধত নিপুণ হৈ উঠিব তেতিয়া উপযুক্ত সময়ত নিপুণ বয়সত তেওঁলোকে সেই খেলৰ যোগেদি মই ভাবো বিশ্ব দৰবাৰত নিজৰ নাম উজ্বলোৱাৰ উপৰিও নিজৰ দেশ তথা নিজৰ জাতিটোৰ মান গৌৰৱেৰে লিখিব পাৰিব